আমাৰ ৰাজ্যখনৰ নাম হৈছে অসম এই অসমত প্ৰায় তিনি কোটি জনসাধাৰণে বসবাস কৰে আৰু এই তিনি কোটি জনসাধাৰণৰ মূল জীৱিকা পথ হৈছে কৃষি কৃষি বুলি ক'বলৈ যাওঁতে বিভিন্ন বতৰত বিভিন্ন খেতি হয় যদিও অসমৰ প্ৰধান কৃষি হ'ল ধান খেতি ইয়াৰ উপৰিও ৰবি শস্য আছে খাৰিজ শস্য আছে বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰি অসমৰ জনসাধাৰণে তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰি আহিছে অসম এখন বানপানী প্ৰবল ৰাজ্য এই বানপানীৰ কৱলত পৰি আমাৰ কিছু খেতিয়ক সময়ে সময়ে সৰ্বহাৰা হয় বানৰ কৱলত পৰি কষ্টৰে কৰা কৃষি ভূমি বানত বিধস্থ হয় সেইকাৰণে আজিকালি অসমতো কিছু কিছু ঠাইত কিছু কিছু কৃষকে বিভিন্ন ধৰণৰ ধান খেতি কৰে খৰালি কালত হ'ব পৰা ধান খেতি কৰে চাইনিজ বড়ো এনেকুৱা ধৰণৰ বিভিন্ন খেতি কৰে কৰি পেলাই কি হৈছে বাৰিষা কালত বানপানীৰ যিটো তাণ্ডৱ বা বানপানীৰ তাণ্ডৱত যিখিনি খেতি কৰা হয় সেই খেতিখিনি যাতে খৰালি কালত কৰি পেলাই তাৰ ক্ষতিপূৰণটো কৰিব পাৰে বা বাৰিষাৰ ভয়টো নাথাকে মানুহে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰি আছে ইয়াৰ উপৰিও উপৰিও কি হয় অসমৰ মাটিত বিভিন্ন ধৰণৰ শস্য বিভিন্ন ধৰণৰ শাক চব্জি খেতি খুব সুন্দৰভাৱে হয় অসমৰ মাটি বৰ সাৰুৱা এই সাৰুৱা মাটিত যি খেতিয়ে কৰক সুন্দৰভাৱে হয় আৰু সেই শস্য বিক্ৰী কৰি সেই শাক চবজি বিক্ৰী কৰি অসমৰ জনসাধাৰণৰ যিটো অংশ কৃষিৰ লগত জড়িত তেখেতসকলে সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰি আছে আমাৰ অসমত ব্ৰহ্মপুত্ৰ নদীখন হৈছে আমাৰ জীৱন ৰেখা আয়ুস ৰেখা এই নদীখনৰ দুয়ো পাৰে থকা কৃষিভূমিত আমাৰ ৰাজ্যৰ জনসাধাৰণে খেতি কৰে আৰু খেতি কৰি নিজৰ পৰিয়াল পোহপাল দিয়াই নহয় তেখেতসকলে ৰাজ্যখনৰ অৰ্থনীতিত খুব সুন্দৰভাৱে অৰিহণা আগবঢ়াই আহিছে আৰু অৰ্থনীতিটো শক্তিশালী কৰাত অগ্ৰণী ভূমিকা লৈছে এতিয়া কথা হ'ল আমাৰ মানুহৰ অৰ্থাৎ আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰধান খাদ্য ভাতেই যিহেতু ইয়াত কিন্তু ঠাই বিশেষে বা বিভিন্ন অঞ্চলভেদে বা ভাতৰ উপৰিও আমাৰ ৰাজ্যৰ জনসাধাৰণে ৰুটি খোৱাৰ অভ্যাস আছে ৰুটি খোৱাৰ প্ৰৱণতা আছে গতিকে চাউল আৰু ৰুটি সমানভাৱে আমাৰ ইয়াত চলে গতিকে ৰুটি যিহেতু চলে ঘেঁহু খেতিও খুব সুন্দৰভাৱে অসমৰ মাটিত হয় অসমৰ মাটি খুবেই সাৰুৱা আকৌ কৈছোঁ অসমৰ মাটি খুবেই সাৰুৱা ইয়াত ইয়াত যি খেতিয়ে নকৰক বৰ সুন্দৰভাৱে হয় যদি সেই প্ৰাকৃতিকভাৱে বা বানপানী খৰাং প্ৰাকৃতিক দুৰ্যোগে অনিষ্ট সাধন নকৰে তেতিয়াহ'লে অসমৰ মানুহে নিজৰ শক্তিৰে যিখিনি কৃষিকৰ্ম কৰে সেই কৰ্মখিনিৰে সুন্দৰভাৱে পৰিয়াল পোহপাল দি জাতীয় তথা ৰাজ্যিক অৰ্থনীতিটো অৰিহণা যোগাই সুন্দৰভাৱে আগবাঢ়ে গতিকে আমাৰ ইয়াত তিনিকোটি মানুহৰ ভিতৰত যিখিনি মানুহ চাকৰিজীৱি আছে চাকৰিজীৱি থকা মানুহখিনিও কিন্তু এটা কাম কৰে তেওঁলোকৰ যিখিনি মাটি এনেই পৰি থাকে চন পৰি থাকে সেই মাটিখিনিটো কিন্তু বেলেগ মানুহক খেতি কৰিবলৈ সুবিধা দিয়ে তাৰ বিনিময়ত তেওঁলোকে কিবা এটা পায় সেইটো বেলেগ কথা কিন্তু বিনা কাৰণত মাটি পেলাই নাৰাখে আৰু বৰ্তমান সময়ত যিটো হাৰত জনসংখ্যা বৃদ্ধি হৈছে সেই হাৰত কিন্তু আমাৰ বস্তুৰ উৎপাদন একেবাৰে কমি গৈছে যাৰ ফলত বজাৰত বস্তুবিলাকৰ দাম জুই চাই হৈছে গতিকে মানুহ এতিয়া বৰ্তমান আকৌ কৃষি ক্ষেত্ৰলৈ ধাৱবান হৈছে মানুহে খেতি কৰিবলৈ আৰম্ভ কৰিছে অঁ যে কৃষি কৰাৰ পদ্ধতি বা প্ৰণালী অলপ বেলেগ হৈছে পুৰণি কালত যেনেকে আমি গৰু ম'হ দি বা নাঙলেৰে খেতি কৰিছিলোঁ এতিয়া সেইখিনিৰ ঠাইত হয়তো আমাৰ জলসিঞ্চন ব্যৱস্থা আহিল ট্ৰেক্টৰ আহিল এনেকুৱা ধৰণৰ উন্নত ধৰণৰ প্ৰযুক্তিবিদ্যা আহিল গতিকে খেতি কৰাৰ ধৰণটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু সকলোৱে কৃষি কৰ্মৰ জৰিয়তেই নিজৰ নিজৰ পৰিয়াল তথা ৰাজ্যখনৰ উন্নতি সাধন কৰি আহিছে দ্বিতীয় কথা হ'ল আমাৰ অসমত মই চিনি পোৱা জনগোষ্ঠীৰ ভিতৰত আমাৰ অসমীয়খিনিতো আছেই অসমৰ অসমতটো আছেই তাৰপৰিও অসমৰ ভিতৰত থকা মিচিং জনগোষ্ঠী আছে ৰাভা জনগোষ্ঠী আছে বড়ো জনগোষ্ঠী আছে চাওতালী জনগোষ্ঠী আছে দেউৰী জনগোষ্ঠী আছে এনেকে বিভিন্ন ধৰণৰ জনগোষ্ঠীয়ে অসমখনত বসবাস কৰে কোচৰাজবংশী আছে আৰু এই জনগোষ্ঠীসমূহৰ সকলোৰে নিজা নিজা কলা আছে সংস্কৃতি আছে পৰম্পৰা আছে প্ৰত্যেক জাতিয়েই নিৰ্দিষ্ট সময়ত বা নিৰ্দিষ্ট ধৰণে তেওঁলোকৰ ধৰণে তেওঁলোকৰ কলা সংস্কৃতিসমূহ বৰ্তাই আহে এতিয়া মিচিং জনগোষ্ঠীৰ প্ৰধান কলা হ'ল বা প্ৰধান উৎসৱ হ'ল ঐনিতম আনঐনিতম আলি আইলিগাং এনেকুৱা ধৰণৰ বিভিন্ন কৃষিভিত্তিকেই হওক অনুষ্ঠান আছে কলা সংস্কৃতি আছে এই কলা সংস্কৃতিবিলাক তেওঁলোকে তেওঁলোকৰ সময়মতে জনগোষ্ঠীটোৰ মাজতেই নহয় গোটেই অসমত তেওঁলোকে পালন কৰি আহিছে দ্বিতীয় জনগোষ্ঠীটো হ'ল ৰাভা জনগোষ্ঠী অসমৰ বিশেষকে নামনি অসমত এই ৰাভা জনগোষ্ঠীটো বাস কৰে নামনি অসমৰ ৰাভা জনগোষ্ঠীসমূহত তেওঁলোকৰ নিজা নিজা কিছুমান কলা সংস্কৃতি আছে তেওঁলোকে তেওঁলোকৰ ৰাভা কলা কৃষ্টি সংৰক্ষণৰ কাৰণে খুব সচেতন আৰু তেওঁলোকৰ সাধ্য অনুযায়ী সুবিধা অনুযায়ী তেওঁলোকে কলা সংস্কৃতিখিনি কৰি আহিছে বাইশু পূজা বা ৰাভাৰ তেনেকুৱা ৰাভা বিভিন্ন ধৰণৰ উৎসৱ আছে ভাষা ভিত্তিক আছে কৃষিভিত্তিক আছে বিভিন্ন ধৰণৰ ৰাভা জনগোষ্ঠীৰ উৎসৱ আছে এইবাৰ আহোঁ বড়ো জনগোষ্ঠীৰ কাৰণে আমাৰ গোৱালপাৰা জিলাত অসমৰ গোৱালপাৰা জিলাত বিশেষকে উত্তৰ অসমতো উজনি অসমতো বড়ো জনগোষ্ঠীৰ মানুহ আছে যদিও কম আছে নামনি অসমত বড়ো জনগোষ্ঠী আছে তেওঁলোকেও তেওঁলোকৰ কলা সংস্কৃতি বৰ্তাই ৰাখে পৰম্পৰা বৰ্তাই ৰাখে বাগৰুম্বা তেওঁলোকৰ প্ৰধান সংস্কৃতিৰ এটা অংশ বাগৰুমা বাগৰুম্বা বৈশাখু আৰু এনেকুৱা বৈশাখুৰ উপৰিও বাগৰুম্বাৰ উপৰিও তেওঁলোকৰ নিজা নিজা বিভিন্ন ধৰণৰ কলা সংস্কৃতি আছে যিখিনি হয়তো এই সময়ত মোৰ মনত পৰা নাই তাৰপিছত দেউৰীসকলৰ দেউৰী জনগোষ্ঠীৰ বিহু আছে দেউৰী জনগোষ্ঠীৰ নিজা নিজা কলা সংস্কৃতি আছে তেওঁলোকৰ সমাজ ব্যৱস্থা আছে চাওতালিবিলাক আছে যদিও ব্ৰিটিছৰ দিনতেই উৰিষ্যাৰ পৰা বাগানত কাম কৰিবলে আমাৰ আদিবাসীসকল আহিছিল তেওঁলোকৰ নিজা নিজা সংস্কৃতি আছে আৰু তেওঁলোকৰ সংস্কৃতিবিলাক ইয়াত বৰ্তাই থাকে কোঁচৰাজবংশী আছে নামনি অসমৰ কোঁচৰাজবংশী জনগোষ্ঠী উল্লেখনীয় জনগোষ্ঠী তেওঁলোকে তেওঁলোকৰ বিভিন্ন ধৰণৰ কলা সংস্কৃতি পালন কৰি আহে আৰু আমাৰ অসমৰ যিটো মূল কৃষ্টি পৰম্পৰাৰ লগত সহজে মিলি যাব পাৰে